স্কুলীয়া শিক্ষা শেষ কৰি শিক্ষাৰ্থীয়ে কি কৰে বা কি কৰিব সেইটো এটা সবৰে নিজৰ পাৰ্ছনেল চইজ হয় কিছুমানে হয়তো পৰিয়ালৰ ব্যৱসায়ো চলাব মন কৰিব পাৰে বা কিছুমানে চাকৰি কৰিব মন কৰিব খোজে বা কিছুমানে উচ্চ শিক্ষা গ্ৰহণ কৰিব লাগে এইটো মই তেনেকৈ কি কৰিব লাগে সেইটো মই কৈ লাভ নাই যিহেতু এইটো সবৰে এটা পাৰ্ছনেল চইজ হয় মোৰ মই যদি বিচাৰোঁ তেতিয়াহ'লে মই উচ্চ শিক্ষাই গ্ৰহণ কৰিম বা যিহেতু মই এতিয়া উচ্চ শিক্ষা গ্ৰহণ কৰি আছোঁ তাৰপিছত হয়তো মই চাকৰিৰ কথা ভাবিম গতিকে সেইটো সবৰে এটা পাৰ্ছনেল চইজ হয় ইয়াত মই বা কিবা এটা কৰি কিনে মই একো ক'ব নোৱাৰিম যদি সেইটো মই মোৰ মতে ক'ব যাওঁ তেতিয়াহ'লে সেইটো মই উচ্চ শিক্ষা গ্ৰহণ কৰা কৰিব লাগে বুলিয়েই মই ভাবোঁ